বাগিছা এখনৰ গছ গছনিবোৰ আপডাল অতিকে প্ৰয়োজনীয় গছ গছনিবিলাকৰ লগত কোনোবা নহয় কোনোবা লাগি থাকিবই লাগে নহ'লে গছ গছনিৰ ভাল গ্ৰ'থ নহ'ব মই বেছিভাগ ঘৰত নাথাকোয়েই যেতিয়া থাকো মই নিজে লাগি থাকো গছ গছনিবিলাক পানী দিয়া সাৰ পানী দিয়া বা সময়ে সময়ে ৰিপৰ্টিং কৰা সেইবিলাক কাম যদি কৰি থকা নাযায় গছবোৰৰ স্বাস্থ্য একেবাৰে বেয়া হৈ যাব বা কিছুমান গছ মৰিও যাব পাৰে কিমান পানী দিব লাগে কোনবিলাক গছত কোনটো প্ৰজাতিৰ গছত কিমান পানী দিব লাগে কিমান পানী বেছি হ'লে কিছুমান গছ মৰিও যাব পাৰে তো সেইবিলাকো গুৰুত্ব দিয়া একেবাৰে বহুত বহুত বহুতবে বহুতেই বেছি দৰকাৰী মই যেতিয়া ঘৰৰ পৰা বাহিৰত থাকো মোৰ মা থাকে ঘৰত বা মোৰ মোৰ মা দেউতা বা বৌ থাকে ঘৰত তেওঁলোকৰ লগত তেওঁলোকক মই বুজাই দিছোঁ কেনেকৈ কি কৰিব লাগে তেওঁলোকে সেইখিনি চোৱা চিতা কৰে গছ পুলিবোৰ কেতিয়াবা অকণমান অসুবিধা হয় তথাপিও যিমানখিনি পাৰোঁ তেওঁ তেওঁলোকৰ পৰাই সেইখিনি তেওঁলোকে কৰে তেওঁলোকৰ পৰাই কৰাও বা তেওঁলোকে কৰি দিয়ে তেনেকৈ বাগিছাখন বজাই ৰাখিছোঁ